এই জীৱ জন্তুবিলাকৰ বেমাৰ হয় বেমাৰ আমাৰ কি কৰিব লাগে আমি ঘৰুৱা ডাক্তৰো আনো ঘৰুৱাও কৰোঁ ঘৰুৱা এই ছাগলজনী হাগিলে টেঙা অকণ খুৱাওঁ নেমু টেঙা অকণ পুৰি পেলাই বা ৰঙা টেঙামৰা পাতকেইটামান নি পেলাই ছাগলজনীক খুৱাওঁ তাৰ মাজতে ভাল নহ'লে ডাক্তৰো আনিব লাগে আকৌ এই হাঁহবিলাক নেদেখা হয় চকুবোৰত কিবা হয় আচিনাই হয় চাহ হাঁহৰ হেৰি পাৰৰ সেইবোৰো আকৌ ডাক্টৰক সুধিব লাগে সুধি পেলাই দৰব দিয়ে সানিবলৈ তেনেকৈ সানি দিব লাগে আকৌ গৰুও তেনেকৈ খুৰা ফটাত পৰে খুৰাবোৰৰ চালবোৰ এৰাই যায় সৰু ডাক্তৰক সুধি পাতি অঁ হেৰি হয় গৰুৰ আকৌ পোক হয় নহয় পোক হ'লে কি কয় ডাক্টৰে একো নিদিয়ে পেট্ৰল ঢালিব লাগে যিকোনো ঘৰুৱা দৰব দিব লাগে সেইবোৰ সেই বিহলঙনি খুন্দি তাত পোকত দিব লাগে সেইবোৰকে প্ৰতিপাল কৰিব লাগে বহুত হেৰি কিন্তু ডাক্তৰকো মাতিব লাগিব ঘৰৰো চিকিৎসা কৰিব লাগিব ঘৰুৱা দৰব তেতিয়াহে ভাল হ'ব তেনেকৈ চবৰে এতিয়া এই পাৰবোৰৰো আচিনাইবোৰ হয় আচিনাই হ'লে আকৌ মানুহে খাবলৈ কিনিবলৈও বেয়া পায় নহয় নিনিয়ে নহয় এইটো পাৰ নালাগে আচিনাই আছে তেনেকৈ কয় আকৌ নিজে নিজে কেতিয়াবা ভাল হয় কেতিয়াবা নিজে মৰে তেনেকুৱা হয় এইবোৰ ছালৰ বেমাৰো হয় নহয় ছালৰ কাৰণেও হয় এই আকৌ কিছুমান পাৰ আকৌ এইবোৰ হেৰি গঁৰালতে কিহবাই খায় সেইবোৰ কাৰণেও হয় এই নানান হেৰিয়াৰ বস্তুবোৰ হয় আৰু এতিয়া তেনেকৈয়ে প্ৰতিপাল কৰিব লাগে কুকুবোৰও তেনেকৈ চাল এৰাই এৰাই যায় ক'ৰবাত বিয়া সবাহে ঘিউত ভজা ৰুটি চুটি খালে গোটেই এৰাই যায় কুকুৰকো সেই তেনেকৈ ডাক্টৰৰপৰা সুধি পেলাই হেৰি আনিব লাগে মেডিচিন আনি পেলাই হেৰিয়াত ভৰাই পেলাই তেহেঁতক চিজত ভৰাই ছটিয়াই দিব লাগে সেইদৰে বহুত কষ্ট আৰু সেইবোৰ পুহি মেলি তাতে কিছুমানে পঢ়ি পেলাই সেইবোৰকে কৰে কিছুমানে বেছিয়ে দিয়ে ছাগলী হাঁহ কুকুৰা এইবোৰ কিমান প্ৰতিপাল কৰিম বুলি আজিকালিতো সিমান পোহি হেৰি প্ৰতিপাল কৰিবলৈ মানুহ নাই ঘৰে ঘৰে ল'ৰা ছোৱালীয়ে এটা দুটা থাকিলেও এইবোৰ হাজিৰা চাজিয়া কৰিবলৈও যাব লাগে স্কুললৈও যাব লাগে চব হেৰি হৈ থাকে নোৱাৰে নহয় ঘৰৰনো মাইকী মানুহে কিমান কৰিব সেইকাৰণে চব বস্তুবোৰ পোহা মেলাবোৰ কমি গৈছে একো নাইকিয়াই হৈছে